হেল্ল' অঁ মই আপোনালোকৰ ল'ৰাটোৰ শিক্ষক কৈছোঁ ৰ'ব বিদ্যালয়ৰ পৰা অঁ মানে তাৰ যি পৰীক্ষাৰ তাৰমানে যি নম্বৰ তাৰমানে অলপ ভাল নহয় তাৰমানে যি পাব লাগিছিল ধৰি লওক অঁ মানে ঘৰত নপঢ়ে নেকি সি মানে এতিয়া ধৰি লওক মেট্ৰিকৰ সময়ত ধৰি লওক এতিয়া এই বিদ্যালয়তো তাৰ ইমান গুৰুত্ব নাই সেয়াইতো তাকেতো এতিয়া ধৰি লওক মেট্ৰিকৰ সময় আহিছে গতিকে পঢ়া ধৰি লওক এতিয়া অলপ হেৰি হে হৈছে ছয় সাত মাহ আছে মেট্ৰিক পৰীক্ষাৰ বাবে সেয়াই আৰু ধৰি লওক তাক অলপ গুৰুত্ব দিব লাগিব এনেই পঢ়াত ভালেই কিন্তু তাৰমানে সেই মনোযোগটো কম তাকেতো মই সেই ক'ব মানে এইবাৰ যি হ'ল ছয়মাহিলী পৰীক্ষা গ'ল ছয়মাহিলী পৰীক্ষা যি গ'ল তাৰ মানে তাত মানে খুব কম নম্বৰ পাইছে ধৰি লওক গণিততো ধৰি লওক বহুত বেয়া হৈছে নম্বৰ আৰু ধৰি লওক গণিত গণিত টান পায় নেকি হা মানে গণিত ভাল নাপায় নেকি অংক কৰি ভাল নাপায় নেকি অঁ তেনেহ'লে গণিত গণিত পঢ়েনে সি অঁ সেয়েতো ভাবিছে মানে তাৰ গণিতততো একেবাৰে বেয়া হৈছে নাইনৰ ঠিকে আছিল এতিয়া তাকেতো আপুনি চাবচোন ভাল হ'লে ভাল লাগে কিন্তু অলপ বিদ্যালয়খনত ধৰি লওক অলপ ৰোলনম্বৰখিনি গতিকে সি অলপ আমাৰ আশা আছে তাৰ ওপৰত অঁ ৰ'ব ৰ'ব সি আৰু কথা কওঁ মানে এতিয়া ধৰি লওক এই গৰম বন্ধত তাক অলপ হেৰি চাই দিবচোন মানে তাক মানে অলপ পঢ়া পাতি এইকেইদিন সিহে মানে ধৰি লওক আগতে বেয়া হৈছে যদিও ভালদৰে চাই ল'ব লাগিব গতিকে সেয়াই এতিয়ালৈকে এ আমিও শিক্ষকসকলে ক্লাছ কৰিম গতিকে তাক আহিবলৈ দিব আৰু ইংৰাজীটো ধৰি লওক তাৰ ইমান এটা হেৰি নাই

দিয়ক তে হ'ব দিয়ক দিয়ক অলপ তাক গুৰুত্ব দিব অলপ দিয়ক